অঁ আপুনি ক'ৰ পৰা কৈছে অঁ কিবা উদেশ্যলৈ কৰিলেনে অঁ ধন্যবাদ বাৰু আপুনি যে ফোন কৰিলে ধেমাজিখনৰ বিষয়লে জানিবলৈ আগ্ৰহ কৰিছে বহুত বহুত ধন্যবাদ থাকিলে ইয়াত চাবলগীয়া আছে ধৰক ওচৰতে নৈ এখন আছে তাৰ কাষত এখন পক্ষী উদ্যান আছে আৰু ইয়াৰ ষ্টেচনৰ ফালে এখন ভাল ষ্টেডিয়াম আছে তাৰপিছত অলপ দূৰত গগুহা বুলি এখন ঠাই আছে তাত এটা আহোম ৰজাৰ দিনত গগুহাৰ দৌল আছে আৰু ওচৰতে কহানদী পাৰত এখন ঠাই আছে য'ত আহোমে দ্বিতীয় ৰাজধানী পাতিছিল বুলি কয় জাক হাবুং বুলি মানুহে জানে তেনেকুৱা ঠাই আছে আৰু অলপ দূৰত আকৌ নৌৱা থান বুলি এখন আছে য'ত ৰুক্মিণীয়ে পূজা কৰা মন্দিৰ যিটো কৃষ্ণ মূৰ্তি আছিলে সেইটো আনি শদিয়াৰ পৰা আনি পিনে নোৱাথানত স্থাপন কৰিছিলে পাছত গৈ সেই নোৱাথানৰ পৰা মন্দিৰটো বাসুদলৈ লৈ গ'ল ভালমানখিনি দূৰলে লৈ গ'ল চাম্পৰা নৈৰ পাৰত তেতিয়া চম্পাৱতি কি বুলি কৈছিলে নৈখনৰ নাম সেই আজিকালি চাম্পৰা নৈ বুলি কয় তাৰ কাষত আছে তাৰপিছত আৰু তেনেধৰণে হাৰ্হি দেৱালয় আছে এনেকে চাবলগীয়া ঠাই অলপমান আছে আৰু সেইখিনি আমি চব দেখুৱাব পাৰোঁ গতিকে আপুনি আহিলে সেইবোৰ দেখুৱাব পাৰোঁ আৰু নিশ্চয় পাব আমাৰ গাড়ীও আছে আমাৰ গাড়ীয়ে আপুনি ইচ্চা কৰিলে আমাৰ গাড়ীটো যায় যদি আপুনি ব্যক্তিগত নিজৰ গাড়ীত আহে তেতিয়াহ'লে নিজৰ গাড়ীটো আপুনি লৈ যাব পাৰে আৰু সকলোবিলাক ঠাই দেখুৱাব ইয়াত মানুহে এই মাছখোৱা ছাইডত মানুহে বৰ মুগা পোহে বৰ মুগাৰ চুমনি আছে চোমগছৰ পাত খাই বৰ মুগা বৰ মুগাৰ পৰা হেৰি মুগা কাপোৰ তৈয়াৰ কৰে এইবিলাকো আপুনি দেখিবলৈ পাব গতিকে আহিলে ভাল পাম আৰু তেনেকেই যিবিলাক থকা খোৱা সুবিধা কৰি দিব লাগে আমি সকলোবিলাক ব্যৱস্থা কৰি দিম

অঁ

হয়

হয় আছে নিশ্চয়কৈ সহায় কৰিম আমি

অঁ বহুত বহুত ধন্যবাদ আপুনি আহিম বুলি কোৱাৰ কাৰণে আৰু যোগাযোগ কৰাৰ কাৰণে আমাৰ ফালৰ পৰাও আপোনালে ধন্যবাদ থাকিলে আপুনি নিশ্চয় আহিব আৰু আমিও যিমান পাৰোঁ আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম হয় ধন্যবাদ ঠিক আছে বাৰু